তাইও ঘৰ আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰ আছিলে তাৰপাছত তাই আহিলে অকণমান আগবাঢ়ি পেলাই বাছত বাছত উঠিবৰ বাবে

আৰু বাছখনত যেতিয়া আমি ভ্ৰমন কৰি থাকিম তেতিয়া আমনিদায়ক নহ'বৰ বাবে

আমি ইজনীয়ে সিজনীৰ কথা পাতিম ঠাণ্ডা পৰিৱেশৰ মাজত নিজৰ সময়বিলাক কটাম